এই এনেই বহি আছিলোঁ ভালনে আপোনাৰ

কওকচোন আজি কি মনত পৰিলে ইমান দিনৰ মূৰত

আমাৰ অসমলে অঁ ভালেই হ'ব আহক আকৌ এতিয়া আমাৰ বিহু আৰম্ভ হ'ব নহয়

অঁ অঁ ভালে কৰিলে

অঁ অঁ হয়নে ৰ'ব আপুনি আমাৰ আৰু এনেই বিহুটো তিনিটা আপোনাৰ জানেই বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু এনেটো আমি কাতি বিহুটো চেলিব্ৰেশ্যন নকৰোঁ আপোনাৰ এনেই আমাৰ পথাৰত চাকি দিওঁ যাতে আমাৰ মানে পোক চোক বোৰ নাইকিয়া হওক কিবা যদি আছে সেইবোৰ নাশ হওক আমাৰ মানে যোনটো এনেই মানে কাতি বিহু মানে আপোনাৰ আমাৰ যোনটো দুখ থাকে কিবা কিবি অলপ দূৰ হওক মানে ওঁ আপোনাৰ মাঘৰ বিহুত আপোনাৰ প্ৰথম দিনাখনতো আমি ভোজ খাওঁ প্ৰথম দিনাখন নাই ৰাতি ৰাতি আপোনাৰ দিনলে যা যোগাৰহে কৰোঁ অঁ বাকী ভোগালী বিহু বুলি কয় বুলি জানে চাগে আপুনি এই মাছ মাংস যোনে যি খায় আৰু এতিয়া কিছুসকল আছে তেনেকে আপোনাৰ আমাৰ এইফালে আছে কিছুমান কিছুমানে মাছ মাংস নাখায় ত তেওঁলোকৰ কাৰণে নিৰামিষ নিৰামিষ বা এনেকে পনীৰ চনীৰ খায় বাকী মানে একদম পূৰা ভৰি থাকে আৰু ধানে সব অভৈনদী পাব আপুনি কিমান খায় আমাৰ যাতে আমাৰ গাঁৱত আপোনাৰ সমূহীয়াকে ভোজ খোৱা হয় আমাৰ নাইকমেও অঁ আমাৰ এই ভাওনমুখত পথাৰ পথাৰ আছেতো অঁ বুলি কয় আমাৰ নাই জানুৱাৰী আপোনাৰ ফিফটিন ছিক্সটিন দুদিন আপোনাৰ আগদিনাখন আমি ভোজ খাম তাৰ পাছদিনাখন আমাৰ মেজি জ্বলোৱা হ'ব অঁ ৰিজেক্ট কেনচেল কৰি পেলাই আকৌ কাটি লওক

অঁ অঁ অঁ আপোনাৰ এইবোৰ আমাৰ মাঘৰ বিহুত বনোৱা নহয় মাঘ বিহুত আপোনাৰ মানে কি হয় আমি ৰাতিলে ভোজ ভাত খাওঁ চবে মিলি মিলি কিছুমানে অকলহে খায় তাৰপা আকৌ পাঁচদিনাখন ৰাতিপুৱালে আমি মেজি জ্বলাওঁ মেজিটো দেখিছে চাগে অঁ বাকী আপুনি সেই পিঠা পনা কথা ক'লে যে সেইটো আমি ব'হাগ বিহুতহে হেৰি কৰোঁ

সেইবোৰ অঁ সেইবোৰ কৰা হয় বাৰু অঁ সেইবোৰ খোৱা হয় মাঘ বিহুত আপোনাৰ এই যে মেজি জ্বলোৱা হয় তাতেই আমি এনেকে আঙঠাত পুৰি খাওঁ

অঁ বহাগ বিহু আপোনাৰ এই আমাৰ তিনদিন পতা হয় প্ৰথম দিনাখন আপোনাৰ গৰু গৰু বিহু বুলি কোৱা হয় দেই ত গৰু বিহুত আমি গৰু আমাৰ ঘৰত যদি গৰু আছে আছে সেইবোৰ আমি নদী বা এনেকে পুখুৰীলে নি গা ধুৱাওঁ বা ঘৰত হ'লেও এনেকে যদি থাকে তাৰপা এনেকে এইবোৰ লাও কোমোৰা বেঙেনা এইবোৰ বান্ধি লৈ লাও খা বেঙেনা তাৰ গাঁত মাৰোঁ তাৰ এই পাছদিনাখন আৰু সেই তাৰ পাছদিনাখন আপোনাৰ এই মানুহৰ বিহু বুলি কয় মানুহৰ বিহুৰ দিনাখন আমি ডাঙৰক জনাওঁ তাৰপিছত জা জলপান খাওঁ সেই কৰাৰ পিছত তাৰপিছত ওঁ তাৰ তাৰ পাছদিনাখন আমাৰ এইবোৰ বিহু চিহু আৰম্ভ সেইদিনাখনৰ পৰা বিহু আৰম্ভ কৰে কিছুমানে অঁ তাৰ পাছদিনাখন খালী বেছি হয় আৰু অঁ হুঁচৰি গায় জেং বিহু গায় আপোনাৰ আৰু এনেকে আছে বহুতো গেজেং বুলিও আছে বহু এনেকে প্ৰতিযোগিতাও আপুনি আহিলে দেখিব

অঁ

বাৰু অঁ অঁ ঠিক আছে দিয়ক হ'ব ওঁ পাব ফোন কৰিব আপুনি